ৰাজনৈতিক দল বা সংগঠন আছে যিয়ে ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰে যেনে ধৰক আই পি এল এটি ইণ্ডিয়ান প্ৰিমিয়াম লীগ অৰ্থাৎ ক্ৰিকেটৰ বাবে এই খেলবিধ অনুষ্ঠিত কৰা হয় ইয়াত কেচ বাৰ তেৰটামান দলে ক্ৰিকেটৰ ওপৰত খেলে তাৰপিছত ইয়াৰ সকলোবোৰ ফাণ্ড পইচাৰ যোগান ধৰে ৰাজনৈতিক দলে তাৰ ফলত এই খেলবিধ বহু পৰিচালন চবেই চিনি পায় এই খেলটো চবেই চায় তাৰ ফলত এই বহুতো বস্তু প্ৰাপ্ত কৰিছে বহু ধৰণৰ ডাঙৰ ডাঙৰ ক্ৰিকেট প্লেয়াৰ ক্ৰিকেটৰ খেলুৱৈ আদিবোৰে এই খেল খেলে সেইবাবে ইয়াক ভাৰত ভাৰতৰ চৰকাৰে অনুমতি দিয়ে এই খেল হ'বলৈ ধন্য়বাদ